আগতে মানুহবিলাকে জাকৈ জুলুকি জাল আদি লে লৈ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মাছ ধৰিছিল খাল বিল সকলোতে তেনেকে দল বান্ধি বা জাকে জাকে মানুহে মাছ ধৰিছিল মাছ ধৰা সঁজুলি হিচাপে ব্য়ৱহাৰ কৰা হয় লাঙি খেৱালি জাল চেপা খোকা জাকৈ জুলুকি পলহ এইবোৰ আগৰ দিনৰ মানুহে মাছ ধৰা সঁজুলি হিচাপে ব্য়ৱহাৰ কৰিছিল সময়ৰ পৰিৱৰ্তনৰ লগে লগে বৰ্তমান মানুহে আগৰ সঁজুলি সকলো ব্য়ৱহাৰ নকৰে এতিয়া মানুহে প্ৰায়ে ব্য়ৱহাৰ কৰা সঁজুলিৰ ভিতৰত হৈছে খেৱালি লাঙি চেপা এইবিলাকেই আজিৰ যুগৰ মানুহে মাছ ধৰোঁতে ব্য়ৱহাৰ কৰে তাৰ উপৰিও ধৰক আজিকালি ঘৰতে ডাঙৰ ফিছাৰী খান্দি লয় তাত মানুহে বৰশী টোপাই মাছ খায় দূৰণিলৈ মাছ মাৰিবলৈ যোৱা এলাহত ঘৰতে এইদৰে সৰু আঁঠুৱা দিওঁ মাছ ধৰি খায় আগৰ যিটো মানৱতা আছিল আজিৰ যুগত দেখিব পোৱা নাযায় সেইকাৰণে মানুহ বহুত পৰিৱৰ্তন হৈছে আগত ধৰক মাছ ধৰি যিদৰে ভাল লাগিছিল এতিয়া তেনেকুৱা ভাল নালাগে কাৰণ আগতে মানুহ সকলো ওলাই যায় মাছ ধৰোঁ বুলি ক'লে এজনক ক'লেই সিজনৰ সিজনে মুখে বিয়পি বিয়পি ধৰক সকলোৱে গম পায় তেতিয়া মাছ ধৰোঁতে সকলো ওলাই আহে আৰু মাছ ধৰিও ভাল লাগে এতিয়া মানুহে মাছ ধৰোঁ বুলি মাতিলেও নাহে কাৰণ আজিৰ যুগত যিসকল মাছমৰীয়াই মাছ ধৰে সেই সকলে গাঁৱে গাঁৱে মাছ বিক্ৰী কৰে সেইকাৰণে মানুহবিলাকে ঘৰতে মাছ পোৱাৰ কাৰণে মাছ ধৰিবলৈ ওলাই নাযায় এইদৰে আগৰ পৰম্পৰাবিলাক আমাৰ সমাজৰ পৰা লাহে লাহে নোহোৱা হৈছে সেইকাৰণে আমি আগৰ পৰম্পৰা কিছুমান ধৰি ৰাখিবৰ বাবে আজিৰ যুগৰ মাছমৰীয়াই জা জাল ব্য়ৱহাৰ কৰে এইবিলাককে আমাৰ দৈনন্দিন জীৱনত বৰ্তমান চলি আছে তাৰ উপৰিও মানুহে কেতিয়াবা জোৰ কাটিব গ'লে যেনে জাঠি লৈ যায় আদিয়েই আমাৰ বৰ্তমান প্ৰচলন হৈ আছে ধন্য়বাদ